অ' মালিক কথা এটা হ'ল নহয় এই আপোনাৰ পৰঠাটোৰ লগত দিয়া এই চব্জীখিনি বেছি অলপ জ্বলা আছে আৰু মোৰ এই পেটটো অসুখ গতিকে জ্বলা খাবলৈ অলপ মনা কৰিছে ডক্টৰে গতিকে চব্জীখিনি ঘূৰাই মোক এই মিঠাই এটাকে দিয়া বেয়া চেয়া নাপাবা